ধান খেতি এতিয়া আহাৰ আহাৰ মাহত আহাৰ মাহত তাৰ মানে হেৰি কঠীয়া ধান যেতিয়া কঠীয়া তোলাই তোলে তাৰ পিছত কঠিয়া ডাঙৰ হোৱাৰ পিছত ডাঙৰ হোৱাত ধান পথাৰত ট্ৰেক্টৰেৰে হাল বাই হাল বাই ৰোৱনীবিলাকে ধান ৰুৱে আৰু তাত যেতিয়া ধানখিনি ডাঙৰ কাটিবৰ হয় হ'লেই আহিন কাতি আঘোণ মাহত আঘোণ পুহত শস্য়খিনি চপাই অনা হয় তাৰউপৰিও বহুত খেতি কৰে ঘৰুৱাভাৱে লাও কোমোৰা জিকা ভেণ্ডী ভেণ্ডী আদি কেৰেলা বহুত নিজা ঘৰে ঘৰে নিজা নিজাকৈ সেনেকুৱাকৈ ঘৰত শস্য়খিনি চপোৱা হয় খোৱাৰ কাৰণে কৰি সাৰ আদি যেনে গোৱৰ সাৰটো ব্য়ৱহাৰ কৰা হয় কৰি কিনি আমাৰ ঘৰৰ সেই শস্য় খোৱা খোৱা পাচলিখিনি ঘৰতেই হয়